মোৰ জীৱনৰ আটাইতকৈ গৌৰাম্বিত ক্ষণটো হ'ল ইউ জি ছিৰ পৰা জুনিয়ৰ ৰিছাৰ্চ ফেল'চিপ অৰ্থাৎ গৱেষণাৰ বাবে জলপানী লাভ কৰা আৰু পি এইচ ডিত গৱেষণা কৰ্মত অন্তৰ্ভুক্ত নামভৰ্তি কৰিব পৰাটো আৰু আচলতে মই মাষ্টাৰ ডিগ্ৰী কমপিল কম্প্লিট কৰাৰ পাছৰ পৰাই জে আৰ এফ পাবলৈ বহুত কষ্ট কৰিছিলোঁ বহুত পঢ়ি আছিলোঁ আৰু অকণমান অকণমান নম্বৰৰ ব্যৱধানত মই জে আৰ এফ পোৱা নাছিলোঁ পইণ্ট ফাইভ পইণ্ট টু পইণ্ট থ্ৰী এনেকৈ বিভিন্ন কাৰণত কিন্তু যেতিয়া মই জে আৰ এফ পালোঁ আৰু পি এইচ ডিত নামভৰ্তি কৰিবলৈ অন্তৰ্ভুক্ অন অন্তৰ সক্ষম হ'লোঁ সেইটো মোৰ জীৱনৰ বাবে আটাইতকৈ ভাললগা আটাইতকৈ গৌৰাম্বিত ক্ষণ কাৰণ সেই দিনটোৰ পাছতে মোৰ জীৱনটো একেবাৰে এশ আশী ডিগ্ৰী ঘুৰি গ'ল মই হ'ম বুলি ভাবিছিলোঁ বেলেগ কিবা এটা কিন্তু মই সোমাই পৰিলোঁ ৰিচাৰ্জত কিন্তু হ'লেও মোৰ ৰিচাৰ্ছ কৰি খুব ভাল লাগে কাৰণ মই এনেকুৱা এগৰাকী ছাত্ৰী আছিলোঁ যিয়ে কেতিয়াও টিপিকেল চিলেবাচৰ টিপিকেল চাব্জেক্টছ কিছুমান পঢ়ি পেলাই ভাল পোৱা নাছিলোঁ মই সদায় কিছুমান নিৰ্দিষ্ট বিষয়হে পঢ়ি ভাল পাইছিলোঁ আৰু তেনেকুৱা এটা বিষয় আছিল পলিটিকেল চাইঞ্চ আৰু মই যিহেতু সাহিত্যৰ ছাত্ৰী মই পলিটিকেল চাইঞ্চ দাইৰেক্ট লগ লৈ মানে মই ডিৰেক্টলি মই ৰিচাৰ্ছ কৰিব নোৱাৰিম গতিকে মই পলিটিকেল চাইঞ্চৰ কিছুমান থিয়ৰি লৈ পেলাই আৰু সেই থিয়ৰিখিনি সাহিত্যত ব্যৱহাৰ কৰি মই গৱেষণা কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু মই যিটো গৱেষণাৰ বিষয় মোৰ গৱেষণাৰ গুৰুৰ আগত উপস্থাপন কৰিছিলোঁ তেখেতে মোক গৱেষণাৰ এই বিষয়টোৰ কাৰণে যেতিয়া এপ্ৰ'ভেল দিলে সেইটোও মোৰ জীৱনৰ কাৰণে খুব ভাল লগা কাৰণ আছিল কাৰণ এগৰাকী নাৰী হিচাপে মই সৰুৰে পৰা লক্ষ্য কৰিছিলোঁ যে বিভিন্ন ধৰণৰ পলিটিকচবিলাকত ঘৰুৱা পলিটিকচ সামাজিক পলিটিকচ বা জাতিগত পলিটিকচত নাৰী বাৰে বাৰে শোষিত হয় আৰু নাৰী লিংগগত দিশৰ পৰাই নাৰী সদায় আমাৰ সমাজৰ চেকেণ্ড ক্লাছ চিটিজেন কিন্তু বিভিন্ন পলিটিকচবিলাকে নাৰীৰ সেই চেকেণ্ড ক্লাছ চিটিজেন বুলি ভবা যিটো ধাৰণা সেইটোক স্বীকৃত কৰি পেলায় গতিকে সমাজত আৰু সাহিত্যত নাৰীৰ স্থিতি আৰু ৰিচাৰ্ছৰ জৰিয়তে নাৰীক কেনেদৰে সবলীকৰণ কৰা যাব পাৰে সেই বিষয়ে কিছুমান আউটপুট বিচা উলিয়াই আনিবলৈ মই এই ৰিচাৰ্ছটো আৰম্ভ কৰিছিলোঁ আৰু ই ইতিমধ্যে মই ৰিচাৰ্ছটো কৰি বহুতখিনি কথা গম পাইছোঁ আচলতে আমাৰ সমাজত নাৰীৰ স্থিতি কেনেকুৱা আৰু নাৰীক শোষিত বা লাঞ্চিত হিচাপে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সামাজিক বিভিন্ন অৱধাৰণাসমূহ ৰাজনৈতিক কাচৰাজিসমূহে কেনেদৰে কাম কৰে আৰু সেইবিলাক অতিক্ৰম কৰি মহিলাই কেনেদৰে নিজৰ আইডেনটিটি বা নিজৰ পৰিচয় গঢ়িব পাৰে আৰু মহিলাৰ ক্ষেত্ৰত অৰ্থনৈতিক স্বাৱলম্বিতা কিমান দৰকাৰী আৰু সমাজত মহিলাৰ স্থিতি সবল হোৱাটো কিমান প্ৰয়োজনীয় সেই কথাখিনি এই ৰিচাৰ্ছটোৰ জৰিয়তে মই গম পাইছোঁ আৰু সেইটোও মোৰ কাৰণে এটা বিৰাট সাফল্য কাৰণ যিহেতু এটা চেকেণ্ডাৰী সমূহ হিচাপে বা দ্ৱিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে নাৰীয়ে ইমান দিনে যি শোষন বঞ্চনা লাঞ্চনাৰ মুখামুখি হৈ আহিছে মই যদি মোৰ ৰিচাৰ্ছটোৰ জৰিয়তে অকণমানো তাৰ পৰা মুক্ত হোৱাৰ এটা বাট দেখুৱাব পাৰোঁ সি মোৰ জীৱনৰ কাৰণে আটাইতকৈ ভাল লগা আটাইতকৈ গৌৰাম গৌৰৱ কৰিব পৰা কথা হ'ব আৰু সেই কামটো মই কৰিবলৈ চেষ্টা কৰিছোঁ যাতে মই মোৰ ৰিচাৰ্ছৰ জৰিয়তে নাৰীসকলৰ বাবে অন্ততঃ তেওঁলোকে তেওঁলোকে যিবিলাক অফষ্ট্ৰিকেল যিবিলাক সমস্যা তেওঁলোকে পাই আহিছে আৰু সেই সমস্যাবিলাকক তেওঁলোকে যেনেধৰণে সাধাৰণ বুলি বা স্বাভাৱিক বুলি গ্ৰহণ কৰি আহিছে সেই স্বাভাৱিক বা সাধাৰণীকৰণ কৰাৰ প্ৰক্ৰিয়াটো নাইকীয়া কৰাৰ ক্ষেত্ৰত যদি কিবা সহায় কৰে তেনেহ'লে সেই কথাটোৱে আৰু মই ভাবোঁ সহায় কৰিব যিখিনি আউটপুট মই ইতিমধ্যে পাইছোঁ সেইখিনিয়ে আৰু সেই বস্তুটো মোৰ জীৱনৰ কাৰণে খুব ডাঙৰ সাফল্য হ'ব